অ' তুমি ইয়াৰে লোকেল নে

তুমি তুমি ইয়াৰে লোকেল ল'ৰা হয়নে নে ক'ৰবাৰ বাহিৰৰ অ' তুমি ইয়াৰে জেগাবিলাক চিনি পোৱা কি পঢ়ি আছা তুমি হয় নেকি মই ইয়াৰে বাহিৰৰ পৰা আহিছিলো ইয়াতে ফুৰিব যাব লাগিছিল কিবা ভাল ঠাই কিবা ক'বা নেকি যাব পৰা চাই গুৱাহাটীৰ ওচৰত জেগাবিলাক কোৱাচোন ভাল ভাল ঘূৰিব পৰা জেগা কামাখ্যা মন্দিৰখন বেছি পাহাৰত হৈ যাব ন আৰু কোৱাচোন ঠাই ভাল অলপ দেখিবলৈ ভাল লগা অ' এতিয়া বাৰিষা বতৰ ত অলপ পানী চানী হ'ব পাৰে অলপ হেৰিত বানপানী নোহোৱা জেগা তুমি কোৱা এইফালে গণেশগুৰিলৈ তো চব বানপানী হৈ যাব হয় নেকি বশিষ্ট যাব লাগিলে কোনফালেদি যাব লাগিব মই ভাড়া কৰি যাম গাড়ী বেলতলা কোনফালৰ পৰা যাব পাৰি ছয়মাইলৰ পৰা যাব পাৰি নে এইফালে গণেশগুৰি হৈ যাব পাৰি অ' হয় নেকি এই গণেশগুৰি লাইনটোত বানপানীতো নহয় অ' গণেশ মন্দিৰৰ ফালে বানপানী হয় নেকি তুমি লগ ধৰিব পাৰিবা নেকি এইখিনিত ছয়মাইলত তোমাৰ লগতে গ'লোঁ হয় ঠিক আছে দিয়া মই অলপ দেৰিকৈ তোমাক কল কৰি তোমাক লগ ধৰি আছোঁ